আমাৰ অঞ্চলৰ এম এল এ শ্ৰীযুত যোগেন মোহন দেৱ যথেষ্ট ভাল বুলিয়ে ক'ব লাগিব তেওঁ আমাৰ অংগনবাদী চেণ্টাৰলৈ যায় মোৰ লগত কথাও পাতে কেন্দ্ৰটো কেনেদৰে বনাব লাগে মই কিদৰে আগবাঢ়ি যাব লাগিব সকলখিনি তেওঁ মোক বুজাই কয় তেওঁ কৰি যোৱা কামখিনি সকলো দিশতে ভালেই কৰি গৈছে তেওঁৰ লগত মোক কথা যথেষ্টখিনিয়ে পতা পতা হৈছে বহুতখিনি তেওঁ মানে খোলাখুলিভাৱে কথা পাতে সকলোৰে লগতে মেলিবও পাৰে গতিকে তেওঁ কৰি যোৱা কামখিনি পৰা মই যথেষ্টখিনি অভিজ্ঞতা পাইছোঁ কেনেদৰে মই পৰিচালনা কৰি যাব লাগিব ৰাইজৰ কামত সেইখিনিও তেওঁ মোক শিকাই গৈছে কেন্দ্ৰটো ব কেন্দ্ৰটো বৰ্তমান সম্পূৰ্ণ হোৱাগৈ নাই আকৌ তেওঁ আহিব তেতিয়াও হয়টো মই তেওঁৰ লগত কথা পাতিম ইয়াকে কৈছোঁ ধন্যবাদ